মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো আছিল ডাঙৰ ছোৱালীক বিয়া দিয়াৰ সময়ত তেতিয়া তাই ইমান ডাঙৰ নাছিল ল'ৰাই খুজিলতো ছোৱালী দিবই লাগিব তাইক বিয়া দিয়াৰ সময়ত বাইদেউ ভিনদেউৰ পৰামৰ্শ লৈছিলোঁ গাঁৱৰ মানুহকো ভোজ খোৱাইছিলোঁ মোৰ তাৰ পিছতো দুজনীকৈ ছোৱালী আছিল আৰু সিহঁতকো পঢ়াইছিলোঁ আৰু খৰচ বেছি হৈছিল ঘৰত চাকৰি বাকৰি নাছিল তেতিয়া মোৰ ধাৰো বহুত লাগিছিল তেনেকৈ সেই মোৰ সমস্যা সমাধান কৰিছিলোঁ তথাপিও ডাঙৰ ছোৱালীৰ সকলো বস্তু দিব পাৰিছিলোঁ সেই সময়টো মোৰ বাবে অকণমান জটিল সময় আছিল